ডেংগু জ্বৰ আৰু মেলেৰিয়া হৈছে মহৰ পৰা উৎপন্ন মানে সৃষ্টি হোৱা এবিধ ৰোগ ডেংগু হৈছে এডিছ মহৰ কামোৰৰ পৰা ডেংগু জ্বৰ হয় আৰু এন'ফিলিছ নামৰ মাইকী মহবিধে কামুৰিলে আমাৰ দেহত মেলেৰিয়া ৰোগে দেখা দিয়ে গতিকে আমি এইধৰণৰ অসুখৰ পৰা হাত সাৰিবলৈ হ'লে প্ৰথমতে আমি প্ৰাথমিক ব্যৱস্থা কিছুমান আমি নিজেই ল'ব লাগিব তাৰ বাবে আমি যেতিয়া গৰমত গৰমৰ দিনত বিশেষকৈ মহৰ উপদ্ৰৱটো বেছি হয় সেইসময়ত আমি আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব আৰু গধূলি হোৱাৰ লগে লগে আমি ধূপ ধূনা ইত্যাদি প্ৰয়োগ কৰি আমি মহ থকা ঠাইবিলাকত আমি এইবিলাক প্ৰয়োগ কৰি মহ আঁতৰাব লাগিব আৰু বিশেষকৈ লেতেৰা নলা নৰ্দমা য'ত পানী জমা হ'ব পাৰে য'ত সোনকালে মহে কণী পাৰিব পাৰে তেনেকুৱাবিলাক ঠাই আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগিব পানী জমা হোৱা ঠাইবিলাক আমি আঁতৰ কৰিব লাগিব যাতে কোনো ধৰণৰ লেতেৰা পানী জমা হৈ থাকিব নোৱাৰে বা তেনেকুৱা ধৰণৰ নলা নৰ্দমা আমি পুতি পেলাব লাগিব এই অত্যাধিক যেতিয়া দেখা দিব তেতিয়া আমি তৎকালীনভাৱে আমি চিকিৎসকৰ ওচৰলে কাষ চাপিব লাগিব কিয়নো কিয়নো ডেংগুৰ ক্ষেত্ৰত মানুহৰ দেহত তেজৰ প্লেটলেটটো দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে গতিকে যেতিয়া সেই তেজৰ মাত্ৰাটো কম হ'ব তেতিয়া ৰোগীজনৰ অৱস্থা একেবাৰে বেয়া হৈ যাব ক্ৰমশঃ বেয়া হৈ যাব গতিকে আমি তেতিয়া আৰু চিকিৎসকৰ বাহিৰে আমাৰ বেলেগ ধৰণৰ কোনো উপায় নাথাকিব পাৰে ঠিক তেনেদৰে মেলেৰিয়া ৰোগৰ ক্ষেত্ৰতো আমি মেলেৰিয়াটো এবিধ হ'ল জ্বৰ খুব বেছিকৈ উঠা এবিধ জ্বৰ আৰু এই জ্বৰ খুব সোনকালেই মূৰত উঠে গতিকে তেনে যেতিয়া খুব বেছি জ্বৰ হয় তেতিয়া আমি মেলেৰিয়া পৰীক্ষা কৰি ধৰা পৰে তেতিয়া খুব সোনকালে তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে বা চিকিৎসকৰ কাষ চাপিব লাগে